হয় মোৰ প্ৰিয় ঋতু হৈছে শৰত ঋতু কিয়নো মই ভাবো বছৰটোৰ গোটেই সময়খিনিৰ ভিতৰত এই সময়খিনিয়েই আটাইতকৈ বেছি ভাললগা সময় কিয়নো সেইখিনি সময়ত গৰমো নাথাকে ইমান এটা আৰু শীতো নপৰে ভালদৰে যাৰ বাবে এটা বেলেন্স পৰিস্থিতি বজাই থাকে যিয়ে আমাৰ মাইণ্ডটো ফ্ৰেচ কৰাত বহুত সহায় কৰে ৰাতিপুৱা এই সময়খিনিত ৰাতিপুৱা নিয়ৰ পৰে শেৱালী ফুলে নৈৰ পাৰত কহুৱা ফুলে সেই সময়ত প্ৰাকৃতিক দৃশ্য়বোৰো চাবলৈ বহুত ধুনীয়া হয় যাৰ বাবে আমাৰ মমনটো বহুত ভাল লাগে মোৰ মন বহুত ভাল লাগে এই দৃশ্য়বোৰ দেখি কিয়নো মই প্ৰকৃতি বহুত ভালপাওঁ সেইবাবে মোৰ শৰত ঋতু ভাল লাগে আৰু এটা কথা হ'ল যে শৰত ঋতুৰ সময়ত দুৰ্গা পূজা আৰম্ভ হয় যিটো আমি আমাৰ সকলোৰে বাবে আনন্দৰ কথা আমি সকলোৱে এই দুৰ্গা পূজাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ আমি দুৰ্গা পূজা বহুত ভালদৰে পালন কৰোঁ ধন্যবাদ